হেল্ল' অ' ভাইটি শুনিছানে হেল্ল' অ' মই মানে ৰঙালাও খেতি অলপ কৰিম বুলি ভাবিছিলোঁ অলপ মানে টকাটো নাটনি হৈছে তাৰপৰা মই ভাবিছোঁ যে লোণ এটাকে লওঁ এতিয়া কেনেকৈ কি মানে লোণৰ ব্যৱস্থাটো কৰিব লাগিব অ' অ' অ'

অ' অ' অ' অ' হয় অ' তেনেহ'লে সেইখিনি কৰিলেই হ'ব ন হ'ব দিয়া নহ'লে সেইটোকে সুধিম বুলি ফোনটো কৰিছিলোঁ অ' অ'